হয় মই খেলা ধূলা কৰোঁ মই নিয়মিতভাৱে খেলা ধূলা কৰোঁ কাৰণ মোৰ খেলা ধূলা কৰিয়ে থাকিলে মোৰ স্বাস্থ্যটো ভালে থাকে আৰু মই পুৱা সোনকালে উঠি দৌৰ মাৰোঁ দৌৰি আহি মই এগিলাচ পানী খাওঁ পানী খাওঁ আৰু মই দৌৰমৰা দৌৰমৰা কাবাডী ফুটবল খেলোঁ ভলীবলো খেলোঁ মই আৰু মই বিভিন্ন অনুষ্ঠানলৈয়ো যাওঁ বিভিন্ন অনুষ্ঠানত মই অংশগ্ৰহণ কৰোঁ খেলা ধূলা কৰি আৰু বিভিন্ন অনুষ্ঠানত মই খেলিবলৈ যাওঁ আৰু য'তেই মোৰ খেলাৰ অনুষ্ঠান পাতিছে বুলি ক'লে শুনিলেই মই খেলা ধূলা কৰোঁগৈ আৰু খেলি ধূলি মই বহুত কেইবাখনো পুৰস্কাৰ পাইছোঁ কেইবাটাও পুৰস্কাৰ পাইছোঁ মেডেল পাইছোঁ আৰু মই বাহিৰত খেলিবলৈ যোৱাৰ সুবিধা পাইছোঁ কিন্তু কিন্তু ঘৰৰ আৰ্থিক অনাটনৰ কাৰণে মই যাবপৰা নাই যাবপৰা নাই মই খেলা ধূলা নিয়মিতভাৱেই কৰোঁ খেলিলে মানুহৰ স্বাস্থ্য মন ভালে ৰাখে আৰু মই সেইটো কাৰণে শক্তি প্ৰদান কৰোঁ আৰু খেলি খেলিব লাগে খেলিলে মানুহৰ বুদ্ধি বিকাশ হয় মন ভালে থাকে সুস্বাস্থ্যৱান হয় মই হকী খেলোঁ এই দৌৰ আৰু কাবাডী এইবিলাক খেলোঁ কাবাডী খেলত মই কেইবাবাৰো পুৰষ্কাৰ পাইছোঁ আমাৰ দলে আৰু খেলা ধূলা মই বহুতেই সৰুৰপৰাই কৰোঁ আৰু মোৰ খেলা ধূলাত সকলোৱে ঘৰৰ সকলোৱে ছাপোৰ্ট কৰে আৰু বহুত মোৰ ছাপৰ্টত মই আজি ইমানখিনি খেলা ধূলা কৰিব পাৰিছোঁ আৰু স্বাস্থ্যৱান মই অতি মই সুষম খাদ্যও খাওঁ মোৰ খেলা ধূলাৰ বাবে উপযোগী হয় আৰু মই স্বাস্থ্য ভালে ৰাখিবলৈ খেলা ধূলা কৰোঁ মই পুৱা সোনকালে উঠিয়েই খেলা ধূলা কৰোঁ আৰু খেলি মই মোৰ ল'ৰা ছোৱালীকো খেলিবলৈ শিকাওঁ আৰু খেলিলে যে মানুহৰ সুস্বাস্থ্যৱান হয় সেইটো কথাও মই কৰোঁ আৰু সকলোতে মই কাবাডী খেলত পুৰস্কাৰ পাইছোঁ দৌৰত পাইছোঁ স্কুলত সৰুতে খেলি থাকোঁ খেলা পুৰস্কাৰ পাইছোঁ সকলোতে খেলিব লাগে সেইকাৰণে সকলোকে কওঁ মই খেলা ধূলা কৰি মানুহৰ সুস্বাস্থ্যৱান হয় ইয়াৰপৰা সুস্বাস্থ্যৱান হয় খেলি মানুহৰ বহুত মানসিক বৃদ্ধি হয় সম্পৰ্ক খেলা খেল ধূলা কৰি মানুহে আৰ্থিক উপাৰ্জনো কৰিব পাৰে আৰু কাবাডী হকী ফুটবল ভলীবল আদি সকলোবিলাক খেলোঁ